বিয়াৰ পিছতেই সন্তান দিয়াৰ কথাটো ভাবিব নালাগে কাৰণ বিয়াৰ আগতো বহুতে একোডাল কৰিব নোৱাৰে কাৰণ কেলৈ বিয়াৰ পিছতহে কিছুমান কাম কৰিবলৈ আগবাঢ়ি যায় সেইবাবে বিয়া পতাৰ পিছত সন্তানৰ কথা ভাবিব নালাগে নিজে যাতে সুন্দৰ হিচাপে ঘৰ দুৱাৰ বনায় মাটি চাটি কিছুমানে মাটি নাথাকে মাটি বাৰী লোৱাৰ চেষ্টা কৰিব লাগে হে সেইবিলাক কৰি পইচা ইনকাম কেনেকৈ কৰিব লাগে সেইবিলাকত প্ৰতি বেছিকৈ চিন্তা কৰিব লাগে কাৰণ বিয়া পতাৰ পিছত আজি নহয় আপোনাৰ দহ বছৰ পিছতো ল'ৰা সন্তান মানুহক প্ৰয়োজন হ'ব সেইবাবে বিয়া পাতিয়েই যে লগালগ সন্তান যে জন্ম দিব লাগিব সেইটো কথা নহয় বিয়া পতাৰ পিছত নিজৰ ভৰি ওপৰত নিজে সুন্দৰ হিচাপে থিয় হ'ব লাগিব যাতে এটা সন্তান জন্ম দিয়াৰ পিছত সেই সন্তানটোৰ ভৱিষ্যতো কেনেকৈ ভাল কৰিব পাৰি সেই কথাটো প্ৰথমে চিন্তা কৰিব লাগিব চিন্তা কৰি তাৰপিছত ল'ৰা ছোৱালী জন্ম দিয়াৰ কথাটো ভাবিব লাগিব এতিয়া প্ৰথমতে এজন অভিভাৱকে নিজৰ কৰ্মৰ প্ৰতি ধ্যান ৰাখি কৰ্মত সুন্দৰ হিচাপে আগুৱাই যাব লাগে আগুৱাই গৈ নিজৰ ফেমিলিৰ বিষয়ে চিন্তা কৰি দুই এটকা টকা সাঁচি ৰাখি ৰাখিব লাগে তাৰপিছত সন্তান জন্ম দিয়ক সন্তান জন্ম দিয়াৰ পিছত হে কমচে কম বিয়া পতাৰ পিছত দহ বছৰ ধৰি থওক তাৰপিছত এটা সন্তান জন্ম দিয়ক কাৰণ কেলৈ সন্তানটোৰ আৰু অভিভাৱকৰ বয়সৰ ডিফাৰেঞ্চটো অকণমান হ'ব লাগে সেই অনুপাতে ল'ৰা ছোৱালী সুন্দৰ হিচাপে স্বাস্থ্যৱান জন্মও হ'ব আৰু জ্ঞানো আহৰণ কৰিব পাৰিব সেই অনুপতে বিয়া পতা দহ বছৰ পিছত সন্তান জন্ম দিলে ভাল আৰু সন্তান জন্ম দিয়াৰ পিছত এজন সন্তানক সুন্দৰ হিচাপে প্ৰতিপালন কৰিবলৈ বহুত টকা পইচাও প্ৰয়োজন হয় কাৰণ সন্তান জন্ম দিয়াৰ পিছত হাগিছৰপৰা ধৰি তেওঁ খোৱাৰ বস্তুৰ পৰ্যন্ত সকলোখিনি বাহিৰৰপৰাই ফাৰ্মাচীৰপৰাই কিনিব লাগে কাৰণ তেওঁ খোৱা গাখীৰটো হ'লেও ফাৰ্মাচীপৰা কিনিব লাগিব চেৰেলেক্স কিনিব লাগিব সেই অনুপাতে গাখীৰ চেৰেলেক্স এটা চেৰেলক্সৰ দাম দুশৰপৰা আপোনাৰ তিনিশ চাৰে তিনিশ টকালৈকে হয় আৰু গাখীৰ আছে গাখীৰটো আপোনাৰ দুশ চল্লিছ টকাৰপৰা চাৰিশ চাৰিশ পঞ্চাছ টকালৈকে হয় কাৰণ কেলৈ মোৰ সন্তানৰ কাৰণে মই নিজেই কিনিছিলোঁ সেইটো কাৰণে মই বস্তুটো গম পাওঁ সেই অনুপাতে সেই বস্তুটো কৰিবলৈ বহুতখিনি পইচাৰ প্ৰয়োজন হয় সেইবাবে মানুহৰ পইচাটো গোটাই লোৱাৰ পিছত সন্তান জন্ম দিলে ভাল আৰু পৰা পঢ়া শুনাটো বহুতখিনি খৰচ হয় আপুনি সন্তান জন্ম দিয়াৰ পিছত নিজৰ ছোৱালীজনীক এখন ভাল স্কুলত পঢ়াম বুলি ভাবে সেই ভাল স্কুলত পঢ়াম বুলি ভাবিলেই নহ'ব ভাল স্কুলখনত পঢ়াব হ'লেও আপোনাৰ টকা পইচাৰ বহুত প্ৰয়োজন হয় আপোনাৰ এখন ভাল স্কুলত পঢ়াব হ'লে এডমিশ্যনেই বিছ পোন্ধৰ হাজাৰ টকাৰ তলত এডমিশ্যনে নহয় আৰু প্ৰতি মাহে আপোনাৰ বাৰশ পোন্ধৰশ দুহেজাৰ এনেকুৱা ফিজ দিব লাগে সেই অনুপাতে এখন ভাল স্কুলত পঢ়াবলৈ পিতৃ মাতৃয়ে কষ্ট কৰিবই লাগিব কষ্ট কৰিলেহে ছোৱালীজনী বা ল'ৰাটোৱে হওক পিছলৈ ভাল ফল পাব সেইবাবে সকলোকে কওঁ যাতে বিয়া পতা পিছতে সন্তান জন্ম দিয়া কথাটো ভাবিব নালাগে ভাবিলেও আপুনি খুব বেছি ধৰক পাঁচ বছৰ বা দহ বছৰ ভিতৰত ভাবিলে উচিত হয় এয়া মই কৈ সামৰণি মাৰিছোঁ